মহিলাসকলে মাছ ধৰাৰ ক্ষেত্ৰত সাধাৰণতে পৰিয়ালৰ মহিলাসকলে মাছ ধৰাৰ ক্ষেত্ৰত সাধাৰণতে জাকৰি পল আৰু আঁঠুৱাৰ দ্বাৰা মাছ ধৰা দেখিবলৈ পোৱা যায় ওচৰৰ নৈ বা এনেকুৱা বিলত সাধাৰণতে মহিলাসকলে বেছিকৈ মাছ ধৰা দেখিবলৈ পোৱা যায় মাছ ধৰোঁতে মাহিলাসকলৰ তেনেকে কোনো যদি আমি সঁজুলি হিচাপে চাব যাওঁ জাকৰি আঁঠুৱা লৈ তেওঁলোকে মাছ ধৰে য'ত তেতিয়া সিহঁতৰ মাছ ধৰিবলৈ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় লগতে মহিলাসকলে ঘৰত সাধাৰণতে কৰা কামবিলাকৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ ৰান্ধনিঘৰত যি বাচন ভাত ৰন্ধাৰ পৰা আদি কৰি ঘৰৰ যি ঠাই সাৰোৱা বাচন ধোৱা এইবিলাক কাম সাধাৰণতে মহিলাসকলে বেছিকৈ কৰা দেখিবলৈ পোৱা যায় লগতে গাঁৱৰ উচ উচ্চ পদবী বিষয়াসকলৰ যদি সিহঁতৰ ঘৰলৈ আল আলহী হিচাপে আহে তেওঁলোকক সম্বৰ্ধনা দিয়াৰ পৰা তেওঁলোকৰ চাহ জলপান আদিৰ ব্যৱস্থা কৰালৈকে বিশেষকৈ এইবোৰ কামত বেছিকৈ গুৰুত্ব আৰোপ কৰে লগতে মহিলাসকলে মাছ ধৰিবলৈ সাগৰলৈ নেযায় কাৰণ সাগৰৰ পানী বিশালতা তাত মাছ ধৰাটো মহিলাসকলৰ বাবে সম্ভৱ নহয় য'ত পুৰুষসকলে কিছুমান কিছুমান বৈজ্ঞানিক কৃষি পদ্ধতিৰ দ্বাৰাহে ইয়াত মাছ ধৰা হয় মহিলাসকলে ইয়াত মাছ ধৰিবলৈ হ'লে অসুবিধাৰ সন্মুখীন হ'ব কাৰণ তেওঁলোকে ইয়াত মাছ ধৰাটো জাকৈ আঁঠুৱাৰ দ্বাৰা সম্ভৱ নহয় সেইকাৰণে মহিলাসকলে সা মাছ ধৰিবলৈ সাগৰলৈ নেযায়